পৰ্যটনস্থলবিলাকত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ হ'লে ৰাখিব ব্যৱস্থা বুলি আছে মানে সেইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে সদায় আৰু পৰিষ্কাৰ কাৰণ সদায় সকলোৱে জাবৰ জোথৰ পেলাবলৈ হ'লে আচুতীয়া ঠাইত পেলাব লাগে নহ্ আৰু ইয়াত সেয়া আছে থকাটো নথকাটো নহয় আছে আৰু সেয়া আৰু বনাব লাগিব আৰু সেয়া আমি বনাবলৈ সেয়া থকাটো আছে জাবৰ জোথৰ পেলাবলৈ সকলো সুবিধা আছে নথকা নহয় আৰু আৰু বেছিকৈ অধিক পৰ্যটন বিভাগ যদি আহে তেতিয়া হয়টো বনাবই লাগিব কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে নহ্ য'ত ত'ত জাবৰ জোথৰ থু খেকাৰ যিহেতু পেলাব নালাগে সদায় সদায় ভাল চাফ চিকুণকৈ ৰাখিব লাগে আৰু পৰ্যটনৰ আহিলে যিহেতু ভালকৈ ব্যৱহাৰ পাতি কৰিব লাগিব কাৰণ তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে যিহেতু আচল কথা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকিলে জানো কোনোবাই ক'ৰবাত সৃষ্টি যিকোনো বস্তু খোৱা মেলা হওক সদায় সদায় মানুহে খোৱা লোৱা ব্যৱস্থাটো যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাখিনি কৰিব লাগে আৰু সেয়াত আমাৰ আমাৰ এই চৰাইদেউ চুকাফা ঐতিহাসিক ক্ষেত্ৰত তেনেকুৱা আমাৰ সুবিধা আছে বহুত এখন ধুনীয়া ঠাই হয় তাত জাবৰ জোখৰ পেলাবলৈ বহুত ধুনীয়াকৈ এখন আচুতীয়া ঠাই আছে আৰু ডাষ্টবিন যিহেতু বনাই দিছে তাক আমাৰ তাত আমাৰ চকীদাৰ হিচাপে লোক থাকে আৰু চৰকাৰেও যিহেতু এইটো বহুত সুবিধা দিছে আৰু বহুত পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আমাৰ চৰাইদেও চুকাফা মৈদাম আছে আৰু শিৱসাগৰ ঐতিহাসিকখনো তেনেকুৱা য'ত ৰংঘৰ কাৰেংঘৰ য'ত শিৱদৌল এইবিলাক আছে সেয়াত অলপো বেয়াকৈ নাই অলপো লেতেৰা বোলা বস্তুটো নাই সকলোত বহুত পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আছে আৰু তাত জাবৰ জোথৰ পেলাবলৈও বহুত ধুনীয়া এখন ঠাই দিছে আৰু তাত ডাষ্টবিন বনাই আজিকালি চৰকাৰে যিহেতু ডাষ্টবিনৰ সুবিধা দিয়ে ৰাস্তাৰ কিনাৰে প্ৰথম আৰু সিহঁতে সকলো ডাষ্টবিনৰ ব্যৱস্থা আছে যিহেতু আমি নিজৰ পৰিৱেশ সদায় নিজৰ চাফ চিকুণকৈ ৰাখিব লাগে আমি সেইকাৰণে ঘৰতো আমি সদায় চাফ চিকুণকৈ ৰাখোঁ আৰু সেয়াটো আমি সেয়াতো পৰ্য সেয়াও মানে চৰকাৰে বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব বিচাৰে কাৰণে ইয়াত পৰ্যটন বিভাগ আহি ধুনীয়াকৈ চাব পাৰে আমাৰ এখন ঐতিহাসিক ঠাই হয় আৰু আৰু শৌচাগাৰ শৌচ অকল জাবৰ জোথৰ পেলোৱা বুলিয়ে নহয় আৰু প্ৰাচাৱগাৰ শৌচাগাৰ শৌচাগাৰ সকলো সুবিধা আছে ইয়াত নথকা নহয় বহুত ধুনীয়াকৈ চুকাফাৰ ঐতিহাসিক চুকাফাৰ মৈদামত বহুত ধুনীয়াকৈ চৰকাৰে শৌচ বাথৰূম মানে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিছে আৰু ইয়াত বহুত ধুনীয়া এখন ঠাই আৰু ইয়াত শৌচাগাৰ হওক বা বাথৰুম হওক যিকোনো মানে পানীৰ যোগান অৱস্থা ব্যৱস্থা সকলো ব্যৱস্থাই ৰখা হৈছে ইয়াত কোনো পৰ্যটন আহি একো অসুবিধা নাপায় বহুত ধুনীয়াকৈ ইয়াত থাকিব পাৰিব আৰু মই ভাবোঁ ইয়াত মানে বহুত ধুনীয়াকৈ ইয়াত থাকিব পাৰে নোৱাৰা নহয় আৰু এইখন পৰ্যটকৰ কাৰণ এখন ইয়াত কাৰণ এইকাৰণে কৈছোঁ কাৰণ ইয়াত বহুত দূৰ দূৰণিৰ পৰ্যটকে আহি ইয়াত চাই গৈছে আৰু কাৰণ পৰ্যটকসকলে আহি যিহেতু চাই গৈছে কাৰণে ময়ো বহুত ধুনীয়া বুলি কৈছোঁ আৰু জাবৰ জোথৰে পেলাবলৈ হ'লে বহুত ধুনীয়া ঠাই আছে আৰু এখন পিকনিক প্লেছো আছে আৰু পিকনিক প্লেচটো বহুত দূৰ দূৰণিৰ আহি লোকে ইয়াত পিকনিকত পিকনিক বুলি এটা ফূৰ্তি পিকনিক মানে পিকনিক খাই গৈছে আৰু বহুত ধুনীয়া শৌচাগাৰ মানে লেট্ৰিন বাথৰুমৰ প্ৰাচাৱ বহুত ধুনীয়া ইয়াত বনোৱা আছে নহয় নহয় ইয়াত ইয়াত সেইকাৰণে পৰ্যটন পৰ্যটকৰ আহক বহুত ধুনীয়া এখন ঠাই আপোনালোকে ইয়াত এই মনোমোহা দৃশ্য় আকৰ্ষণ কৰিব পাৰে আৰু ইয়াত কোনো জাবৰ জোথৰ পেলাবলৈ এখন বহুত ধুনীয়া ঠাই আছে যিহেতু ডাষ্টবিন বনাই দিয়া হৈছে নোহোৱা নহয় বহুত ধুনীয়া এখন ঠাই সকলোৱে হওক ইয়াত চাব পাৰিব আৰু আমিও কাৰণ আমি গৈছোঁ সেইকাৰণে আমি ক'ব পাৰিছোঁ যে এইখন এইবিলাক সুবিধা আছেনে নাই আৰু সেইকাৰণে চৰাইদেউলৈ আহক চৰাইদেউ বহুত ধুনীয়া এখন ঠাই ইয়াৰ বহুতো ঐতিহাসিক বস্তু চাবলগীয়া বস্তু আছে আমি কোনো দূৰ দূৰণি বেলেগত গৈ চোৱাতকৈ ইয়াত ইয়াত চোৱাৰ এটা ভাল কথা বহুত ধুনীয়া এখন ঠাই আহিব পাৰে সকলোৱে ইয়াৰ বহুতো দূৰ দূৰণিৰ পৰ্যটকে আহি ইয়াত এই দৃশ্য় মনোমোহা দৃশ্য় আকৰ্ষণ কৰি গৈছে সেইকাৰণে আকৌ ইয়াত আহিব পাৰে সেইকাৰণে আমিও আমিও কাৰণ যে গৈছোঁ সেইকাৰণে আমি ক'ব পাৰিছোঁ যে এখন বহুত ধুনীয়া ঠাই হয় সেই পৰ্যটকৰী আৰু আপোনাৰ ইয়াত কওঁ ইয়াত শৌচাগাৰ প্ৰাচাৱগৰ বহুত ধুনীয়া সুবিধা আছে নথকা নহয় আহিব পাৰে সকলো আহি মানে ভালকৈ থাকি থাকি ধুনীয়াকৈ এই দৃশ্য মানে এই ঐতিহাসিক দৃশ্য চাই যাব পাৰে আৰু সেইকাৰণে সকলো আহিব এই পৰ্যটক পৰিষ্কাৰ পৰিচ্ছন্ন সেইকাৰণে আমি সকলো সদায় পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখ থাকিব লাগে আৰু আৰু এই পৰ্য এই চুকাফা ঐতিহাসিকখনতো বহুত ধুনীয়া এখন ঠাই আৰু বহুত পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা হৈছে